পশুধনৰ খাদ্যৰ ব্যৱস্থা আমাৰ অঞ্চল বা বিশেষকৈ মই যিহেতু আমাৰ অঞ্চলটো এটা গাঁৱলীয়া অঞ্চল সেইকাৰণে গাঁৱতে যিবোৰ সাধাৰণভাৱে পোৱা যায় গছৰ পাত লতা ধান খেৰ নৰা ইত্যাদি তেনেকুৱাবোৰ প্ৰধান খাদ্য হিচাপে খুৱাই থাকোঁ আৰু কোনো কোনো লোকে আপোনাৰ বজাৰত পোৱা আজিকালি দানা তেনেকুৱাবোৰ আনি খুৱায় সেইবোৰ খোৱালেও ভাল সেইবোৰ অকণমান টকা পইচা দৰকাৰ হয় আৰু আৰু আজিকালি চৰকাৰী আঁচনিও আছে তেনেকুৱা দানা দৰৱ পাতি যোগান ধৰা আমাৰ অঞ্চলত বিশেষকৈ গাঁৱলীয়া অঞ্চলত গছ লতা পাত ধানখেৰ তুঁহ আৰু বিভিন্ন ধৰণৰ এইবোৰ দানা বনাই দিয়া হয় গছৰ কলগছ কাটি সেইবোৰকে প্ৰধানকৈ খুওৱা হয় সেইবোৰ খোৱাই থাকিলেও ভাল এটা ফলাফল পোৱা যায় সেইবোৰ খুৱাইয়ো এটা ভাল ফলাফল পোৱা যায় প্ৰধানকৈ খেৰ তুঁহ লতা ডিমৰু পাত বাঁহপাত কলপাত সেইবোৰ আদি খুৱাওঁ মইও মই নিজেও খুৱাওঁ মই নিজেও এইবোৰ বজাৰৰ দানা কিনি আনোঁ খুব কম পৰিমাণে যিহেতু সেইবোৰ পইচা অলপ দৰকাৰ হয় সেইকাৰণে গাঁৱতে যিবোৰ সাধাৰণভাৱে চকুৰ আগতে ৰাস্তাৰ কিনাৰত বাৰীত পোৱা যায় সাধাৰণভাৱে সেইবোৰকেই মই খুৱাই থাকোঁ সেইবোৰ খুৱাই এটা ভাল ফলাফল পাই আছোঁ মোৰ ভাল ইনকাম হৈ আছে তেনেধৰণে খুৱাই থাকোঁ আৰু